এই জীৱন কালটো আমাৰ কাৰণে বহুত ভাল কাৰণ এই জীৱন কালত কোনো কাম চাম কৰিব নালগে মানে ঘৰতে খাওঁ আৰু টোপনী মাৰিব লাগে আৰু থাকবা লাগে এই জীৱনটো কেতিয়াও ঘুৰি নাহে এই জীৱনটো হ'ল আপনাৰ বহুত ভাল এটা জীৱন মানে এই জীৱনত আপনি বহুত কিছু কৰিব পাৰে সপোন থাকে যে মই ডাঙৰ মানুহ হম ডাঙৰ মানুহ হৈকেনে এতিয়া এইটো নকৰো এইটো নকৰো কিবা এটা কাম কৰিব লাগিলে এইটো কালটো বহুত কাল মানে এজনয় কৰাৰ টাইম মানে এইটো টাইম মানে ঘৰৰ পৰা ইমান এটা পেছাৰো নিদিয়ে মানে কি কাম কৰিব সৰু এটা ল'ৰা কি কাম কৰিব ডাঙৰ মানুহ হ'ব তাৰপিছত কিবা এটা লাইনত যাব কাম চাম কৰিব নালাগে এতিয়া আৰু কি কাম কৰিব এইয়ে এইটো জীৱতান বহুতো বহুতো দৰকাৰীও আৰু অদৰকাৰীও মানে দুয়োটাই মানে এইটো কালৰ আপোনাৰ আৰু বহুত কিছু ভাবিব লাগে মানে আপোনাৰ এইটো কালত ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ব বহুত টেনচনত পৰি থাকে যে কি কাম কৰিব ডাঙৰ হৈ কি কাম কৰিম নকৰিম ইনজয় কৰিব লাগে বহুত কিছুমানে মানে বহুত টেনচনত থাকিব লাগে এইটো কালত এইটো কালৰ ল'ৰা ছোৱালী বহুত টেনচনতো থাকে মানে গালফেণ্ডৰ টেনচন বহুত কৰিব লাগে লাভ চাভ কৰে এইটো কালত ল'ৰা ছোৱালীবিলাকে এইকাৰণে এইটো কালত বহুত ইনজয় কৰা টাইম ইনজয় কৰা টাইম এইটো কালতে আপনি আৰু ডাঙৰ হৈ যাব তাৰপিছত আপনাৰ কাম চাম কৰিব লাগা একোৱেই নাই কি কৰিব আপনি